বৰ্তমান থকা গছবোৰৰ পৰা অধিক গছ পাবলৈ সেইবোৰৰ পৰা হোৱা পুলি বা ডাল পুণৰ ৰোপন কৰোঁ তাত গোবৰ সাৰ বিশেষকৈ ব্যৱহাৰ কৰোঁ পানী গোবৰ সাৰ ৰ'দ যাতে সঠিকমতে পায় সেই দিশটোলৈ মনোযোগ দিওঁ কাৰণ কৃত্ৰিম সাৰতকৈ গোবৰ সাৰত গছপুলি বৃদ্ধি সোনকালে হয় বুলি ভাবোঁ আৰু এনেও ফুলনি বা গছ গছনি ৰুই খুবেই ভাল পাওঁ